বন্ধু

কি খবৰ ভাল ভাল ভাল ক'ত আছা অঁ মই ঘৰতে এই হেৰি ঘৰত ভাল চবৰ কৰিলোঁ কৰিলোঁ আহি আছে সেইকাৰণে ফোন এটা কৰিলোঁ নাহৰ পুখুৰীত লগৰখিনি

তাৰ তাৰ ঠিকে আছে ঠিকে আছে ওচৰতে এই ঘৰৰ ওচৰতে নহয় লগ পায়ে থাকোঁ সিও যাব মজা মজা ইয়াৰটো আৰু ক'বই নালাগে নালিয়ে দোকান যে দোকানতে থাকে সিও যাব নাহৰপুখুৰীতে লগ খাম বুলি কৈছিলোঁ যে সেই পাতিছিলোঁ নাই লগ হ'ব গোটেইবোৰ এই সি অঁ ঠিকে আছে সি সি অঁ এই গোটেইবিলাক যাম গাড়ী এখন বিচাৰিব লাগিব ট্রেভেলাৰ এইডখৰত এখন আছিলে নহয় ফজৰ নে কি বুলি কয় চিনি পোৱা তোমালোকৰ তাত তাকো তাক সুধিবাচোন কিমান কি কি কথা মই আগতে নাই যোৱা এইবাৰহে যাম নহৰপুখুৰীটো ভাল বুলি কৈছে বহুত ভাল নহৰপুখুৰী জেগাটো

ইহঁতৰ কথা মই নাজানিছো মই ল'ৰাখিনি কথাই গম পাইছোঁ

অঁ নাই মই নাপাওঁ নাপাওঁ অঁ অঁ ৰোহিত অঁ অঁ তাক লৈ ল'ম অঁ খ খোৱাটো কি হ'ব এতিয়া নাহৰ পুখুৰী তাত তাতে ল'বাগৈ নে বজাৰ ইয়াতে কৰি যাবা আমাৰ ইয়াত অঁ কি কি ল'বা হাঁহ এই লোকেল মুৰ্গী নালাগে নেকি গাহৰি আৰু হাঁহে হৈ যাব অঁ মাছ লৈ ল'ব লাগিব মিলাই মেলি ল'ব লাগিব ডে'টটো তিনি জানুৱাৰী মানত ঠিক হ'ব নেকি বাৰু

নে ডিচেম্বৰ লাষ্ট ডিচেম্বৰত গ্ৰুপ হোৱাটছএপত গ্ৰুপ এটা খুলি দিব লাগিব অঁ গ্ৰুপটো খ আছে মই গ্ৰুপটো খোলাই দিম বাৰু

মুনক এই যাম আৰু অকণমান দেৰিকৈ ওলাই তেতিয়া লগ পোৱা হ'ব ই গেলামালৰ দোকান

ৰোহিতকো লৈ ল'ব লাগিব

অঁ নাহৰ পুখুৰী আৰু সেইটোৱেই মেইন আৰু

ময়ো নাই পোৱা গৈ এইবাৰ যামহে

অ' ভাল হ'ব ভাল হ'ব কেৰাহী চেৰাহী খৰি চৰি খৰি লৈ যাবা নে গেছৰ চিলিণ্ডাৰ লৈ যাবা

ঠিকেই তোমালোকৰ দেউতা অ' অঁ বাকী কি কাম লগাইছা আছিলে আছিলে

কৰিম কৰিম কেলে নকৰিম হয় তুমিও কৰিবা এইটো প্লেনিঙটো হওক ভালকৈ নাহৰ পুখুৰীতে লগ খাম গোটেই লগৰবিলাক

এসাঁজ খাব লাগে খবৰো এতিয়া গ্ৰুপ এটা খুলিম আৰু যাৰ যালৈ পাৰো ফোনটোকে কৰিম আৰু এনেকৈ

কৰিব লা ট্রেভেলাৰকে লৈ ল'ব লাগিব ট্রেভেলাৰ তুমি বন্দবস কৰিবাচোন মই আকৌ ফোন কৰিম বা সেই ট্ৰেভেলাৰ কথা লৈ ঠিক আছে